শুনিছোঁ ছাৰ কওক নাই এইকেইদিন স্বাস্থ্যটো বৰ ভাল নাই সেইকাণে যাব পৰা নাই অঁ যাব যাম বুলি ভাবি আছো বাৰু এইকেইদিন গাটো ভাল নাই কাৰণে অকণমান যাব পৰা নাই এই আপোনালোকে আপুনি তাতে তাত অন্য এজন হেৰি লেবাৰক ভৰাব নোৱাৰিব জানো কামত অঁ যাব যাবলৈ চেষ্টা কৰিম বাৰু স্বাস্থ্যটো বৰ ভাল নাই দৰৱ পাতি গোলাঘাটলৈ গৈ খাই গৈ চিকিৎসা কৰি আহি অলপ ভাল পাইছোঁ বাৰু বৰ্তমান হ'ব বাৰু মই কাইলৈ পৰা যাম বাৰু হয় হয় হয় অঁ শুনিছোঁ অঁ যাম যাম যাম কাইলৈ যাম বাৰু হেৰি এই হাজিৰা টাইমত ঠিক টাইমতে ওলামগৈ হয় হয় হ'ব তেতিয়াহ'লে মই কাইলৈ যাম এতিয়া এতিয়া ৰাখিছোঁ কাটিছোঁ আৰু